এই যিমানো মানে যিমান মানুহে আঁকি ভাল পায় বা এনেকুৱা কিবা পেইণ্টিং কৰি ভাল পায় বা কিবা স্কাল্পচাৰ কৰি ভাল পায় সিহঁতৰ লাইফত এনেকুৱা এটা পইণ্ট আহে য'ত মানে সিহঁতে ক্ৰিয়েটিভ ব্লকটো মানে ফিল কৰি পায় সিহঁতে মই ময়ো মোৰ মোৰ জীৱনততো তেনেকুৱা ক্ৰিয়েটিভ ব্লকৰ কেছটো আছেই মানে মই কাগজ থাকে হাতত পেন্সিল বা ব্ৰাছ থাকে বাট বাট তথাপিও মই নিজৰ আইডিয়াবোৰ এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মই কিবা এটা আঁকিব নোৱাৰোঁ সেইটোত মই মানে ক্ৰিয়েটিভ কিবা নতুন ধ ধৰণৰ কিবা এক্সপ্ৰেছ কিবা ধুনীয়া কিবা বেলেগ এটা চিত্ৰ অঁকাৰ চেষ্টা মোৰ বিফল হয় মই মানে কৰিব নোৱাৰোঁ এনেকুৱা পইণ্ট মোৰ আহিছে বাট মোৰ মনত ভাৱটো তেতিয়া এনেকুৱা আছিল যে মই পেইণ্টিঙটো মোৰ মানে নিজক পেইণ্টিঙটো মোৰ কাৰণে এতিয়া মানে নিজক নিজৰ এটা বহুতেই ভাল লগা বস্তু হৈ উঠিছে আৰু মই পেইণ্টিং নকৰাকৈ মানে জীয়াই থাকিব নোৱাৰোঁ এনেকুৱা মোৰ এটা ছিটুৱেচন আহি গৈছে তো সেই সময়ত ক্ৰিয়েটিভ ব্লকৰ ব্লক থকা মানে যেতিয়া মোৰ ক্ৰিয়েটিভ ব্লকটো হৈছিল সেইটো হোৱাৰ পিছতো মই ট্ৰাই কৰিছোঁ যে মই সেইটো অভাৰকম সেইটো অভাৰকম কৰাৰ কাৰণে মই বেলেগ বেলেগ আৰ্টিষ্টৰ বা পেইণ্টাৰ্ছৰ ৱৰ্ক্ছবোৰ চাওঁ সেইবোৰ চাই মানে মটিভেট নিজকে পুৰা মটিভেট ৰখাৰ ট্ৰাই কৰোঁ বেলেগ বেলেগ ধুনীয়া ধুনীয়া কিছুমান চিত্ৰ আছে মোৰ ফেভাৰিট চিত্ৰৰ পৰা মানুহৰ চিত্ৰবোৰ চাই কিনে মই নিজকে মটিভেট ৰখাৰ ট্ৰাই কৰোঁ কিবা এটা বেয়া হ'লেও সেইটোক মই ট্ৰাই কৰোঁ যে সেইটোক কেনেকৈ মই ধুনীয়াকৈ আৰু মানে বেয়া বস্তুবোৰ কেনেকৈ এতিয়া ভাল কৰিব পাৰোঁ মই অঁকাটো মই কেনেকৈ আৰু ভাল কৰিব পাৰোঁ আৰু যেতিয়া মোৰ ক্ৰিয়েটিভ ব্লক হৈছিল তেতিয়া মই ট্ৰাই কৰিছোঁ যে মই অলপ হ'লেও কিবা এটা আঁকো কিবা এটা নিজকে এক্সপ্ৰেছ কৰাৰ ট্ৰাই কৰিছোঁ তেনেকৈ কৰি থাকোঁতে কৰি থাকোঁতে প্ৰেক্টিছ কৰি থাকোঁতে কৰি থাকোঁতে মই সেই ক্ৰিয়েটিভ ব্লকৰ পইণ্টটো অভাৰকম কৰি ল'লোঁ